হেল্ল' হেল্ল' চিমি চিমি হয়নে বাৰু অঁ কি কৰি আছা

তেনেকৈ কৰিলেতো নহ'ব নহয়

তোমাক মানে এনাৰ্জি লাগিব ন খেলিবৰ কাৰণে খেলখন জিকিবৰ কাৰণে তোমালোকক খেলোঁতে কিমান এনাৰ্জি লাগিব শৰীৰটোত

একো নাই তুমি এতিয়া মই কােৱামতে ৰুটিনখন অঁ

কাৰণ তোমালোকে জিকিবা বুলি মই সম্পূৰ্ণ মোৰ বিশ্বাস আছে আমাৰ টীমটো জিকিব বুলি

তেনেকে কৰিব লাগিব আৰু দেই আৰু কিবা তোমাৰ সুধিবলগীয়া আছেনে

তুমি তোমাৰ যদি ইমান দূৰলৈ আহিবলৈ অসুবিধা হয় তুমি মই যিখিনি শিকাই থৈছোঁ সেইখিনি তুমি ওচৰ ফিল্ডতো কৰিব পাৰিবা আৰু তোমালোকৰ টীমত তোমাৰ ঘৰৰ ওচৰৰ যি গৰাকী কেইজনী ছোৱালী আছে যে সিহঁতকো লগত লৈ ল'বা অঁ অঁ সেই কৰিবৰ সময়ত তুমি মোক ফোন এটা কৰি সুধি সুধি ল'বা য'ত যোনখিনি নোৱাৰা আৰু নোৱাৰিলে এদিন আহি দিবা আৰু প্ৰেক্টিচলৈ

হ'ব হ'ব ঠিক আছে তেতিয়াল দেই কিবা নোৱাৰিলে ফোন কৰিবা মোক